সমিতিৰ উদ্য উদ্যোগত আমি এটা ৰাওনাবাৰ আঞ্চলিক মহিলা সমিতি আঞ্চলিকত এটা আমি প্ৰতিষ্ঠা মানে কৈছিলোঁ আমি তাত এটা তাঁতশালত আমাক এজন অঁ ছাৰ অফিচাৰে আমাক শিকাইছিলে মাহে আমাক তিনিশ টকা দিছিলে মহিলা সমিতি তাঁত বওঁতেনে বয়নশিল্প বুলি কয় তাত বৈছিলোঁ তেতিয়া আমাক মাহে তিনি তিনিশ টকা দিছিলে আমি বব লাগে সূতা অনা নিয়া কৰি পেলাই মহোৱা পোওৱা পৰা ধৰি আমি সেইবোৰ কাম কৰিছিলোঁ তাৰপৰা আমাক লাষ্টত আমি যেতিয়া আমাক তিনিমাহ ক কৰিলোঁ কমপ্লিট কৰিলোঁ তেতিয়া আমাক এখন এযোৰ শাল দিলে এপেটি টিংপাত দিলে এঢোপ সূতা দিলে আমি তেনেকেই সেই সূতাৰে আমি তাত গৈ পিন্ধি আছিলোঁ আমাৰ অৱস্থা বেয়া আমি দুখীয়া মানুহ আমাৰ যেনে তেনে পৰিয়ালটো সৰু আৰু ছোৱালী দুজনী মোৰ আৰু মা দেউতা মা আছে আৰু শাহু মা আছে আৰু আমাৰ স্বামী আছে আমি পাঁচজন আমি আছোঁ সেই সেই তেনেকৈ চলিবলৈকে আমি তেনেকৈ তাঁত সুত বওঁ বৰ এনেকৈ কাম বন কৰোঁ সেই তেনেকেই ছোৱালী মোৰ দুজনী ডাঙৰজনী পঢ়ি শুনি অকণমান বাহিৰত এতিয়া কোম্পানীৰ বিভাগেই হওক চাকৰি এটা কৰিছে সৰুজনী এইবাৰ টেনত তাই এইবাৰ মেট্ৰিক দিব তাই বাৰু পঢ়াটো সিমান বেয়া নহয় তাই কৈছে মা চিন্তা নকৰিবা মই ৰিজাল্টটো বাৰু ভালেই কৰি দিম তাৰপৰা গাঁৱৰ সমস্যা ওচৰৰ মহিলাৰ সমস্যা কিছুমান মহিলাৰ স্বামীয়ে ধৰা শাস্তি দিয়ে দুখ দিয়ে বা মাৰপিত কৰে কিছুমানৰ ভাল কিছুমানৰ বেয়া আমাৰ বাৰু বৰ্তমান বেয়া নহয় আমি চলি মেলি খাই বৈ আছোঁ আৰু আমাৰ পৰিয়ালটো সৰু পৰিয়াল আমি তেনেকৈ খাই বৈ খাই বৈয়ে আছোঁ আমি কাকো হেৰি কৰিব নালাগে নিজে কৰি নিজে খাব লাগিব নিজে নকৰিলে খাবলৈ নাপাওঁ নিজে কৰি খাওঁ আৰু আমাৰ মাহঁতে আমাৰ সৰু পৰাই পঢ়া লাইন মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগিব কেনেকৈ চলিব লাগিব কেনেকৈ থাকিব লাগিব মই সেইবোৰ শিক্ষা দিলে সমাজত কেনেকৈ চলিলে কেনেকৈ স্থান পাম সমাজখন সমাজলৈ ভাল কাম কৰিলে ভাল ফল পাম বেয়া কাম কৰিলে বেয়া ফল পাম সেইকাৰণে আমি সবৰে লগতে মৰম চেনেহে সৰুৰ লগত সৰু ডাঙৰৰ লগত ডাঙৰ তেনেকৈয়ে ডাঙৰ দীঘল হৈছোঁ আমাৰ মা ডাঙৰ ছোৱালীজনী এতিয়া প্ৰায় পঁচিছ বছৰ হৈছে তাই তাই এইবোৰ কাম বন কৰিব সব জানে জানিও তাই কোম্পানীতে গ'ল ডাঙৰ হ'ল হৈ পেলাই বিয়া হ'ল বিয়া হ'ল আমাৰ আমাৰ গাঁৱৰ এতিয়া কিছুমান মানুহে আমাক মাইকী মানুহ মহিলা পুৰুষ আৰু মহিলা কিছুমানে কমপ্লেইন কৰে এইটো ল'ৰাহে হ'ল এইটো ছোৱালীহে হ'ল কিন্তু আমাৰ সেইবোৰ নাই মোৰ ছোৱালী দুজনী আমি দুইজনী সমানেই চাওঁ সমানেই পঢ়া শুনাত গুৰুত্ব দিওঁ দুইজনী সমান ল'ৰা যেনেকুৱা ছোৱালীও তেনেকুৱা বুলি ভাবোঁ ল'ৰা হ'লে যে ভাল ছোৱালী হ'লে যে বেয়া সেইটো নাই আমাৰ দুয়োটা পুৰুষ মহিলা পুৰুষ বুলি কথা নাই আমাৰ দুইটা সমান দুইজনী ছোৱালী সমান সেইকাৰণে তেওঁবিলাকক কেনেকৈ পঢ়োৱাব লাগে কেনেকৈ খুৱাব লাগে কেনেকৈ ফুৰিবলৈ চলন ফুৰণ আচাৰ ব্যৱহাৰ শিকাব লাগে সেইবোৰ আমাৰ দায়িত্ব আৰু আমি বাহিৰলৈ ফুৰিবলৈ যাবলেও নিদিয়াকৈ নাথাকোঁ কেতিয়াবা দিওঁ স্কুলৰ ল'ৰা ছোৱালীৰ লগত ফুৰিবলৈ গ'লেও মা যাওঁনে অঁ যোৱা তেনেকৈ আমি পঠিয়াই দিওঁ ভ্ৰমণ কৰিবলৈ যায় স্কুলীয়া ল'ৰা ছোৱালীৰ লগত বা চিৰিয়াখানা এইবিলাক চাবলৈ যায় তেনেকৈ চাই মেলি আহেগৈ এইবাৰ একদম ঢকুৱাখানা পালেগৈ ঢকুৱাখানা বাসুদেও চাই আহিলেগৈ আহি মেলি এতিয়া তাই ক'লৈকো নাযায় এতিয়া এতিয়া পৰীক্ষা হ'ব এতিয়া তাই পঢ়া শুনা কৰিব লাগে তাই পঢ়া শুনা কৰিহে থাকে কিছুমান মানুহে ছোৱালী বুলি ক'লে বাহিৰলৈ ওলাবলৈ নিদিয়ে লগ সংগলৈ যাবলে নিদিয়ে ভিতৰতে থৈ দিয়ে কিন্তু ভিতৰত থ'লে ল'ৰা ছোৱালী ভাল নহয় সমাজৰ লগত অকণমান মিলিব লাগে ল'ৰাৰ লগত ল'ৰা ছোৱালীৰ লগত ছোৱালী ফূৰ্তি ফাৰ্তা কৰি চলিলেহে সেই সেই সেই সেই মহিলাগৰাকী বা সেই নাৰীগৰাকী ভাল হ'ব নহ'লে সেইবোৰ ভাল নহয় বেয়া ভাল বুলি ভিতৰত ৰাখি থওঁতেনে সেইটো বস্তু ভাল নহয় সি এটা বেয়াহে পদ্ধতি ল'ব যদি ল'ৰাৰ লগত বা ছোৱালীৰ লগত মিলি জুলি অকণমান সমাজলৈ যায় বা মহিলাৰ লগত ফুৰিবলৈ যায় কিবা এটা কৰে সেই এতিয়া তাই তেতিয়া ভাল হেৰি পাব কাৰণ বাহিৰৰ চাৰিটা কথা শিকিব ভিতৰত সোমাই থাকিলে কেইটা শিকিব বাহিৰলৈ গ'ল বাহিৰৰ দহজনৰ লগত বহিলে দহটা কথা পাতিলে বা দহজনী মাইকী মানুহৰ লগত বহিলে বা ছোৱালী লগ পালে অনেক ফূৰ্তি ফাৰ্তা কথা পাতিলে তাই তেতিয়া ভাল হ'ব তেতিয়া কোনো তাইক ল'ৰা কোনোবা যেনিবা পুৰুষেই বা কোনোবা হেৰি মহিলাই বেয়া কথা ক'বলৈ সুবিধা নাপায় কাৰণ তাই তাই বাহিৰৰ ছোৱালীজনী বহুত ভাল ছোৱালী ফ্ৰী ছোৱালী বোলে তাই দেখোন বোলে এনেকুৱা বা ছোৱালীজনী বৰ ভাল অঁ মাত কথা বৰ মৰম লাগে কিন্তু সববোৰ তেনেকুৱা হ'ব লাগে মহিলা বুলি ক'লে সব হ'ব লাগে কিন্তু পুৰুষো তেনেকুৱাই হ'ব লাগে যে কিছুমান পুৰুষ এনেকুৱা আছে নাৰী নিৰ্যাতন মানে নাৰীক কেতিয়াবা অত্যাচাৰো কৰে কিছুমানে কিন্তু অত্যাচাৰ নকৰে কিছুমান ভাল মানুহ আছে ভাল ল'ৰা আছে ভাল ল'ৰা কিছুমান বেয়া বেয়া মানুহ আছে কিন্তু বেয়া ছোৱালীও কিছুমান আছে অকল যে ল'ৰাকে বেয়া বুলি ক'বলৈ নাযাওঁ ছোৱালীও বেয়া আছে বৈজ্য়াত আছে কিছুমান কিছুমান ভাল সেইকাৰণে ছোৱালীও ভাল হ'ব লাগিব ল'ৰাও ভাল হ'ব লাগিব দুয়োটা উভয়তেহে সংসাৰ চলিব বোৱাৰী এজনী বা বা ছোৱালী এজনী সেই এখন ঘৰলৈ মহিলা বুলি দিবলৈ হ'লে সেই মানুহ ঘৰত কেনেকুৱা পৰিস্থিতি হয় তাই পতককৈ নাজানে কিন্তু তাইৰ পৰিৱেশটো কোনে দেখুৱাব লাগিব ঘৰৰ মানুহটো মানুহজনে স্বামীয়ে দেখুৱাব লাগিব বোলে এইটো এনেকৈ কৰিব লাগিব এইটো এনেকৈ কৰিব লাগিব গৈয়ে যদি তাইৰ গোপকৈ ধৰে তাই সেইটো মূৰ ক'ত পাব তাইতো মূৰ চুৰ ঘূৰাই মাতে সৰিয়ে পৰিব সেইকাৰণে তাই তাইক সদায় বা মহিলাগৰাকীক সদায় ভাল কথা শিকাব লাগিব ভাল আচৰণ দিব লাগিব বোলে মানুহ কিছুমানে ঘৰৰ পৰিৱেশটো এনেকুৱা যে কিছুমান ছোৱালী এনেকুৱা আছে তাই বাহিৰৰ সেৱা নাজানে ভিতৰৰ কথাহে জানে কিন্তু কিছুমান তেনেকুৱা ছোৱালী এজনী যদি গাঁৱলীয়া বা আমাৰ এনেকুৱা পৰিৱেশত পৰে তাই সেই গাঁৱৰ পৰিৱেশটো নাজানিবও পাৰে তাইক সেইকাৰণে শাহুৱেক হওক বা তাইৰ গিৰিয়েক হওক বা ঘৰৰ মানুহখিনিয়ে হওক তাইক সব কথা শিকাব লাগিব তেতিয়াহে তাই পাৰিব সেইকাৰণে তাইতো তাই মানে তেতিয়া তাই ভাল হ'ব তাই বেয়া ধান্দা নকয় কিন্তু কিছুমান এনেকুৱা আছে মানুহ বেয়া সব মানুহ ভাল নহয় কিছুমান মানুহ বেয়া আছে বেয়া হ'লে বেয়া লাইনলৈ যাব ভাল হ'লে ভাল লাইনলৈ ল'ব সেই গতিকে আমি সদায় ভালটো আমাৰ নিজৰ পৰিয়ালটো কথা কৈছোঁ মোৰ মা আছে মোৰ ছ দুজনী ছোৱালী আছে মোৰ স্বামী আছে কিন্তু মোৰ দুজনী ননন্দী আছিলে কিন্তু মই নিজে বিয়া দিছোঁ মহিলা মানে তেতিয়া তাহাঁত মানে ইমান ডাঙৰ নহয় অলপ বিছ বছৰ বাইছ বছৰতে মই পাইছোঁ তেনেকেই মই দুখন ঘৰলৈ দুজনীক মই বিয়া দিলোঁ নিজ হাতেৰে দিছোঁ কিন্তু আজিলৈকে বা নবৌ বেয়া মোক কিবা এটা বুলি কোনো কোনো মোক ক'ব নোৱাৰে কাৰণ মই কেতিয়াও বেয়া চিন্তা নকৰোঁ সদায় ভাল সমাজৰ ক্ষেত্ৰতো মই আজিকালি শংকৰ উৎসৱ হৈছিলে তাত মই ধৰক দিহানামৰ প্ৰতিযোগীতা কিমান মানুহ হৈছে কেনেকৈ মহিলাসৱকসকলক নাম গাই হৈছে আৰু নি পেলাই চ চাহ দিছোঁ জলপান দিছোঁ তামোল দিছোঁ কেনেকৈ পৰিচালনা কৰিব লাগে মই মহিলা হৈ সেইটো মোক শিকাব নালাগে মই সেইটো নিজে জানোঁ কাৰণ মই দহজনক বা পঞ্চাছজনক মই শুশ্ৰূষা কৰাৰ মোৰ কেপাচিটি আছে মই সেই পৰিৱেশতে মই সেই সেই পৰিৱেশটোতে মই ডাঙৰ হ'লোঁ আৰু মোৰ ঘৰৰ পৰিৱেশতো তেনেকৈ মহিলাসমিতি মহিলাৰ লগত মই ফুৰা চকা এনেকৈ আদান প্ৰদান কৰা সেইকাৰণে মোৰ মই সব পৰিৱেশটো মই ন জানো মানে সিমান নজনা নহয় মই কাৰোবাক কেনেকৈ ক'ব লাগে কেনেকৈ নক'ব লাগে মই সেইটো মোক সেইটো মোৰ ওপৰ ওপৰৱালা ওপৰৱালা যিবোৰ আমাৰ মহিলা সমিতি মানুহ কেনেকৈ কয় কি কয় মই সেইবোৰ চাই চিতি সেইবোৰ মই শিকিলোঁ সেইকাৰণে মই মোৰ কিন্তু পৰিৱেশত তেনেকুৱা নাই মোৰ দুজনী ছোৱালী মোৰ কোনো কম ভেদ কোনো মোৰ ল'ৰা ছোৱালী বুলি পাৰ্থক্য নকৰোঁ মই দুয়োটা দুইজনী মোৰ ছোৱালী সমান সেইকাৰণে মই হেৰি নাই মোৰ